স্কুলত মোৰ ক'ব গ'লে মোৰ প্ৰিয় চাবজেক্ট মানে প্ৰিয় বিষয় গণিত আছিল মানে গণিত মই কৰি ভাল পাইছিলোঁ আৰু মানে পটককৈ বুজি পাইছিলোঁ সূত্ৰবিলাক মানে যেতিয়া আমাৰ আচাৰ্য আচাৰ্য্যা আছে মাষ্টৰ মাষ্টৰণী ইহঁতে বুজাই দিয়ে তে গণিতৰ সূত্ৰবিলাক মই পটককৈ ধৰিব পাৰোঁ আৰু মানে বুজি পাওঁ আৰু মানে নিজে আয়ত্ত কৰি ল'ব পাৰোঁ অতি সোনকালে মানে তো সেইটো মানে আছিল আৰু অলপ কম্পীটিটিভ মানে হেৰিটো আছিল যে মানে মই কৰিব লাগিব আৰু গণিত কৰি থাকি ভাল পাইছিলোঁ আগতে মানে স্কুলত স্কুলত টাইমত আৰু গণিতৰ মাকৰ্চো ভাল আহিছিল মানে কেতিয়াবা ফুল মাৰ্কচো আহি যায় এশৰ ভিতৰত এশ তো নব্বৈৰ ঘৰতো থাকেই মানে গণিতৰ মাৰ্কচ তো স্কুলত মোৰ প্ৰিয় চাবজেক্ট ক'ব গ'লে গণিত আছিল আৰু ক'ব গ'লে